হয় আমাৰ ঘৰত গৰু আছে ম'হ নাই যদিও আমাৰ ঘৰত গৰু আছে হাঁহ আছে মূৰ্গী আছে কুকুৰ আছে মেকুৰী আছে ত' গৰুৰ নতুন পোৱালি জন্ম হ'লে আমি সদায় প্ৰথমতে গৰুটোৰ জন্ম হোৱা পোৱালিটোক প্ৰথমতে সি বেছিকে যাতে ঠাণ্ডা নাপায় অলপ খেৰ ধৰি পেলাই তাক ওচৰতে সেকা হয় পোৱালিটোক মাকজনীক মাকজনীক ওচৰতে ৰখা হয় আৰু প্ৰথমাৱস্থাত গৰু পোৱালিটোক পোনপটীয়াভাৱে মাকৰ গাখীৰ খাবলৈ দিয়া নহয় যিহেতু সেই গাখীৰ যদি গৰু পোৱালিটোৱে গ্ৰহণ কৰে তেন্তে গৰু পোৱালিটোৰ পেটৰ অৱনতি ঘটিব পাৰে বা পেটৰ বিভিন্ন বেমাৰ বা অসুবিধা হ'ব পাৰে সেয়েহে প্ৰথম কেইদিনমান গৰু পোৱালিটো গৰু পোনপটীয়াকৈ মাকৰ গাখীৰ খাবলৈ দিয়া নহয় ত' মাকৰ গাখীৰটো প্ৰথমতে খীৰাই লোৱা হয় মাকৰ গাখীৰটো খীৰাই তাৰ পৰা ফেহু তৈয়াৰ কৰা হয় আৰু ফেহুখিনি মানুহে খাদ্য হিচাপে গ্ৰহণ কৰে দুদিনমান গৰু পোৱালিটোক মাকৰ কাষতেই থাকিবলৈ দিয়া হয় আৰু বিশেষ বিশেষভাৱে গৰু পোৱালিটোক গৃহস্থৰ চকুৰ সন্মুখত ৰখা হয় যাতে কোনো ধৰণৰ অসুবিধা সি নাপায় কেইদিনমান হৈ যোৱাৰ পিছত গৰু পোৱালিটোক মাকৰ লগতে একেলগে থাকিবলৈ দিয়া হয় আৰু মাকৰ গাখীৰ খাবলৈ দিয়া হয় আৰু তাৰপিছত লাহে লাহে মাকৰ গাখীৰ খোৱাৰ পিছত গৰুটো গৰু পোৱালিটো হৃষ্ট পুষ্ট হৈ উঠে চেউৰীয়ে হওক বা দমৰাই হওক গৰু পোৱালিটোক মাকৰ লগত থাকিবলৈ দিয়া হয় আৰু লাহে লাহে মাকৰ গাখীৰ খীৰোৱা আৰম্ভ কৰা হয়